অসমত কেইটামান প্ৰধান আৰ্ট গেলাৰী আৰু সংগ্ৰহালয় আছে যিয়ে ৰাজ্যখনৰ কলাত্মক ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ প্ৰদৰ্শন কৰে তাৰে কিছুমান প্ৰধান হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীস্থিত এই সাংস্কৃতিক কেন্দ্ৰ হৈছে অসমৰ কলা সংস্কৃতি সাহিত্য আৰু ঐতিহ্যৰ প্ৰদৰ্শনীস্থল ইয়াত আছে আৰ্ট গেলাৰী সংগ্ৰহালয় আৰু মঞ্চ য'ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ নানা সাংস্কৃতিক অনুষ্ঠান আৰু কলামূলক সৃষ্টি দেখুওৱা হয় অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীস্থিত এই সংগ্ৰহালয়ত অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পদৰ বিভিন্ন দিশ দেখুওৱা হয় ইয়াত আছে প্ৰাচীন আৰু সমকালীন শিল্পকৰ্মৰ পৰা আৰম্ভ কৰি পুৰাতত্ব পুৰণি অস্ত্ৰ শস্ত্ৰ আৰু বস্ত্ৰ আৰু হস্তশিল্পীৰ শিল্পৰ সংৰক্ষণ তাৰপিছত আছে অসমত ৰবীন্দ্ৰ ভৱন গুৱাহাটীৰ চতিয়াত অৱস্থিত এই স্থানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু আৰ্ট প্ৰদৰ্শনী অনুষ্ঠিত হয় ইয়াত স্থানীয় কলাকাল কলাকাৰসকলৰ শিল্পকৰ্মৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় তাৰপিছত জ্যোতিপ্ৰসাদ আগৰ আগৰৱালা মেম'ৰিয়েল গেলাৰী অসমীয়া চলচ্চিত্ৰ আৰু কলাৰ পূৰ্বসূৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত গুৱাহাটীত নিৰ্মিত এই গেলাৰীত তেওঁৰ ব্যক্তিগত বস্তু আৰু শিল্পকৰ্ম সংৰক্ষণ কৰা হৈছে তাৰপিছতে আছে তেজপুৰ শংকৰদেৱ পাঠাগাৰা আৰু সংগ্ৰহালয় তেজপুৰত অৱস্থিত এই সংগ্ৰহালয়ত অসমীয়া সংস্কৃতি আৰু ইতিহাসৰ নানান দিশৰ প্ৰদৰ্শনী থাকে বিশেষকৈ হস্তশিল্প আৰু কলামূলক সৃষ্টি প্ৰদৰ্শিত হয় এই সকলো আৰ্ট গেলাৰী আৰু সংগ্ৰহালয়সমূহে অসমৰ সমৃদ্ধ আৰু কলা সংস্কৃতিৰ ঐতিহ্যক সমগ্ৰ দেশত তথা বিশ্বত পৰিচিত কৰাই দিয়ে সেই অসমৰ অসমতে স্থিত মাজুলীত মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান নদীদ্বীপ আৰু দুহেজাৰ ষোল্ল চনত ভাৰতৰ কোনো নদীদ্বীপ নদীদ্বীপ জিলাৰ মৰ্য্য়দা লাভ কৰা মাজুলী একমাত্ৰ নদীদ্বীপ হয় বিংশ শতিকাত ইয়াৰ আঠশ আশী বৰ্গ কিলোমিটাৰ জুৰি বিস্তীৰ্ণ ভূভাগ আছিল কিন্তু কালক্ৰমত ইয়াৰ ভূখণ্ডৰ ক্ষয়ভৱন হৈ দুহেজাৰ চৈধ্য চনলৈ তিনিশ বাৱন্ন বৰ্গ কিলোমিটাৰ থাকে ইয়াক আৱৰি থকা নদীয়ে বিস্তৃত ৰূপ লোৱাৰ লগে লগে এই নদী দ্বীপৰ আকাৰ সৰু হৈ আহিবলৈ ধৰে ষোল্ল শতিকাৰ পৰাই মাজুলীত অসমীয়া সভ্যতাৰ সংস্কৃতি ৰাজধানী হিচাপে পৰিচিত লাভ কৰি আহিছে লিখিত ৰূপত এই বৰ্ণনা আছে য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই নদীদ্বীপ প্ৰদৰ্শনৰ কথা উল্লেখ আছে মধ্যযুগৰ নৱ বৈষ্ণৱ ধৰ্মৰ পথিকৃত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দেৱে বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম নামেৰে হিন্দু ধৰ্মৰ এটি নতুন ধৰ্ম প্ৰৱৰ্তন কৰে আৰু এই নদীদ্বীপৰ বিভিন্ন স্থানত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সত্ৰৰ প্ৰতিষ্ঠা কৰে মাজুলী জিলা হিচাপে গঢ়ি উঠাৰ লগে লগে মাজুলীৰ বিভিন্ন বিভাগৰ বাবে কিছুমান জিলাভিত্তিক আন্তঃগাঁথনীমূলক সুবিধাৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ বিভাগ সামৰি চৰকাৰে এক সমন্বিত কাৰ্যালয় আৰু আৱাসিক পৰিসৰ নিৰ্মাণ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই সিদ্ধান্তত বাস্তবায়িত কৰিবলৈ এটি প্ৰথমখণ্ডৰ আঁচনি বা আন্তঃগাঁথনি বৃত্তীয় প্ৰাধিকৰণৰ নিধীৰ অধীনত দুহেজাৰ সোতৰ চনৰ নৱেম্বৰ মাহত অনুমোদন জনোৱা হয় এই আঁচনিৰ প্ৰধান উপাদানসমূহ তলত দিয়া ধৰণৰ উপায়ুক্ত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু কৰ অধীক্ষকৰ বাবে কাৰ্যালয় বিষয়াসকলৰ আৱাস তিনিটা খণ্ডৰ বাৰটা গোট তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বাবে কৰ্মচাৰী আৱাস এটা খণ্ড আঠটা গোট চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে কৰ্মচাৰী আৱাস দুটা খণ্ড আঠটা গোট আভ্যন্তৰীণ আভ্যন্তৰীণ পথ আৰু বিদ্যুৎ শক্তিৰ ষ্টেশ্য়ন এইবোৰৰ উপৰিও মাজুলীত মাজুলীৰ দক্ষিণপাট সত্ৰ আউনীআটি সত্ৰ বেঙেনাআটি সত্ৰ আদি বিভিন্ন আদি সত্ৰবোৰত আগৰ ৰজাদিনীয়া বস্তুকে ধৰি বিভিন্ন পুৰণি প্ৰাচীন কালৰ বস্তু আৰ্ট গেলাৰীত সংগ্ৰহালয়ত সংগ্ৰহালয়ত সংগ্ৰহ কৰি থৈছে যিসমূহে মাজুলীক এক ঐতিহ্যমণ্ডিত নদীদ্বীপ হিচাপে গঢ়ি তোলাত বিভিন্ন ধৰণে সহায় কৰে এই দক্ষিণপাট সত্ৰক পুৰণি দিনৰ ৰজাদিনীয়া অস্ত্ৰ শস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ বস্ত্ৰ আগৰ দিনৰ ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰা বস্ত্ৰকে ধৰি তেওঁলোকে যুদ্ধত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ বন্দুক আদি সেই সংগ্ৰহালয়ত সং সংগ্ৰহ কৰি ৰাখিছে এনেদৰে অসমত অসমত আৰু মাজুলীত বিভিন্ন ধৰণৰ আৰ্ট গেলাৰী আছে যিয়ে ৰাজ্যখনৰ কলাত্মক ঐতিহ্য প্ৰদৰ্শন কৰে